হেল্ল' অঁ অঁ দাদা অঁ অঁ গম পাইছোঁ দক নাম্বাৰটো চেভ আছে মই এই আহিছোঁ এনেই ৰাষ্টাৰ ফালে এবাৰ ওলাই মাটি অলপ আছে এই মাটি কি হ'ল এই কঠিয়া কমিল মোৰ কি দা কি ধানৰ আছে বাহাদুৰ আছে নেকি বাহাদুৰে লাগা আছিলে আকৌ এতিয়া পানীও শুকাল না অঁ ৰহচোন পিছে মই ঘৰত আলোচনা কৰি পেলাই মেচিন চেচিন লগাই হ'লেও ৰুৱ পাৰোঁ ৰহ টাইম যোৱা নাই না অ' আছে বুলি কৈও ক'লি আকৌ ইফালে আকৌ লাগিব বোলে পাম নে নাই এতিয়া মাটি বেছি নাই এই একঠা অলপ বেছি হ'ব তাৰ ড'বল আছে

এই খেতি দেখো হেৰিয়ে হোৱা নাই পানী নাই বৰষুণ নাই সাৰ চাৰ মাৰিছনে মই সাৰো মাৰা নাই এই পইচা পাতিৰ টান ধানৰ দাম বাঢ়ছি ৰহ ভালেই ধান বেচবালেও নাই যোৱা বাৰো ধান নাই ধান বেচিবলৈ হ'লে তেনেকে মাৰিব পৰা গ'লে ধান যোৱাবাৰ সেই না সেইটো কম সেইটো ক'ৰা গ'ল

অঁ অঁ মই যাম দে কালি মই তোক অলপ পাছত ফ'ন কৰিম ফ'ন কৰি কিনে হেৰি কৰিম জনাম বাৰু মই ঘৰত আলোচনা কৰি লওঁ যাম ৰহ এই খেতি উঠব' বেছি দিন হোৱা নাই এই দ' খিনি ৰোৱা বেছিদিন হোৱা নাই না দ' খিনি অঁ দ' খিনি ভাল হ'ব লাগে অলপ অলপ পানী আছে দ' টো পানী শুকাবই ধৰিলে দে পিছে ন অঁ মই গধূলিকৈ ফোন কৰিমেই ৰহ দা